হয় কোনে কৈছে হয় কওকচোন অঁ হয় হয় হয় অঁ আচ্ছা বড়োলেণ্ডৰ ওপৰত পি এইচ দি কৰি আছে

হয় হয় হয় হয়নি মতামত বুলি ক'বলৈ মই কি কম আৰু যিহেতু এইখন এখন আন্দোলন এখন এটা সময়ত বহুত বিশেষ এটা বহুত ডাঙৰ এটা আন্দোলন চলিল ত' বৰ্তমানেও বৰ্তমানটো পৰিস্থিতিবোৰ খুবেই ভাল হৈছে যিহেতু এতিয়া আপুনি চাব গ'লে বড়োলেণ্ডত বিশেষকৈ বহুতখিনি মানে ৰাজনৈতিকভাৱে বহুতখিনি শক্তি দিয়া হ'ল সিহঁতক অট'নমাচ এনেকৈ কৰি দিয়া হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া দি দিয়া হৈছে চাকৰি ক্ষেত্ৰত সিহঁত সিহঁতৰ নিজাকেই চলে সিহঁতৰ বহুতখিনি অধিকাৰ সিহঁতে সেইখিনি নিজৰ এৰিয়াত পাই গৈ আছে যিখিনি মাটি কিনাৰ পৰা আদি কৰি বহুতো মানে সেই বৰ্তমান সময়ততো বহুত শান্তিৰে পৰিৱেশ বিৰাজ কৰি আছে তাতে ডিষ্ট্ৰিক্টো তেনেকৈ বহুত কেইখন ডিষ্ট্ৰিক্ট তেওঁলোকৰ বড়োলেণ্ড এৰিয়াত পাই গ'ল কিন্তু যদি আমি আগৰ ইতিহাসখিনি চাওঁ সিহঁতৰ খুব এক ৰক্তাক্ত ইতিহাস যেতিয়াৰ পৰাই আৰম্ভ হ'ল কাৰণ আপুনি যদি এতিয়াৰ ইতিহাসটো চাব গ'লে বহুত দীঘলীয়া কাৰণ যদি স্বাধীনতা আন্দোলনৰ পৰা যদি আমি চাওঁ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভণিততো তেওঁলোকে পৃথক ৰাজ্য বিচৰা নাছিল বড়োসকলে তেওঁলোকে কৈছিলে যে আমি অসমৰ পৰা বেলেগ হ'ব নিবিচাৰোঁ আমি অসমীয়া অসমৰ লগত থাকি অসমীয়াত থাকিব বিচাৰোঁ পিছত বিভিন্ন কাৰণত তেওঁলোকৰ এতিয়া এতিয়া আমাৰ অসমখন চাব গ'লে এখন মিনি ইণ্ডিয়া বুলি কোৱা হয় য'ত বিভিন্ন জাতি জনগোষ্ঠী ভাৰতত যিটো আমি এটা সমস্যা দেখা পাওঁ যে হিন্দী ভাষাটো বিভিন্ন ৰাজ্যৰ মানুহে এটা অফিচিয়েল বা এটা ক'মন ভাষা হিচাপে মানি ল'ব নোখোজে যিহেতু সিহঁতৰ নিজৰ নিজৰ ভাষা আছে সিহঁতে ভা ভাৱে যে হিন্দী ভাষাটো সিহঁতৰ ওপৰত আৰোপ কৰা হৈছে সেই একে ধৰণে অসমটো যিহেতু এটা জাতীয়তাবাদী ভাৱ ধাৰা আছে মানুহৰ মাজত যে অসমীয়া ভাষাটোৱে আমাৰ এটা মানে গোটেই অসমত সমগ্ৰ মানে চৰকাৰী ভাষা হ'ব লাগে তেনেকুৱা সেই এই বস্তুবোৰে ক'ৰবাত নহয় ক'ৰবাত এই জাতি জনগোষ্ঠীবোৰৰ মাজতো বিশেষ প্ৰভাৱ পেলালে যিটো আমি ভাবিছিলো যে আমি প্ৰান্তীয় হৈ থকাকে আমাৰ ওপৰত প্ৰভাৱ পৰি আছে কিন্তু সেই একে ধৰণৰ বেয়া প্ৰভাৱটো আমাৰ অসমতো পৰিল যিখিনি বড়োসকলে সেই বস্তুতো হয়তো সেই সময়ত সিহঁতৰ কিছুমান দল সংগঠনে সেই বস্তুটোৰ সুযোগ ল'লে সুযোগ লৈ তেনেকৈ কিছুমানে অস্ত্ৰ সংগ্ৰামো কৰিলে কিছুমান তেনেকৈ আন্দোলন কৰি থাকিল এটা সময়ততো বহুত মানুহ আনকি বড়ো আৰু যিখিনি মিঞা জনগোষ্ঠীৰ মানুহ যিখিনি সেই হ'ল বহুত বহুত মানুহৰ মৃত্যু হৈছে তেনেকুৱা আন্দোলনটো খুব দীঘলীয়া ইতিহাসটো আহিব কেতিয়া লগ কৰিলে কেতিয়াবা আলোচনা কৰিম ভালদৰে

ঠিক আছে ঠিক আছে লগ পাম লগ পাম আশা থাকিল